আমাৰ ভাৰতীয় সমাজত ধৰ্মৰ ভূমিকা আমি দেখিবলৈ পাওঁ নিজৰ ধৰ্মৰ যি ধৰণে ভাল পায় ঠিক আন ধৰ্মবোৰে বিভিন্ন ভাৰতত বিভিন্ন ধৰ্মৰ জনজাতি যে পৰিপূৰ্ণ যে ভৰি আছে আৰু সকলো ধৰ্মৰে নিজা নিজা ধৰ্ম আছে আৰু সেই ধৰ্ম

কাকো হিংসা নকৰাকৈ আমাৰ ভাৰতীয় সমাজে আগবঢ়াই গৈছে নিজৰ ধৰ্ম আগবঢ়াই নিছে ঠিক আন ধৰ্মৰ প্ৰতিও কোনো হিংসা নকৰাকৈ ধৰ্ম নিৰপেক্ষ হিচাপে ভাৰতবৰ্ষই নিজকে ভূমিকা গ্ৰহণ কৰি আহিছে আন ধৰ্মৰ বিষয়ে ক'বলৈ গ'লে আমাৰ নিজৰ ধৰ্মৰ প্ৰতি যেনেকৈ আমি ভাল পাওঁ নিজৰ হিন্দু ধৰ্মক ঠিক তেনেকৈ আন ধৰ্মৰ মানুহৰ যিখিনি নীতি সৎ যিখিনি নীতি থাকে যেতিয়া আচাৰ ব্যৱহাৰ সেইখিনি আমি আন ধৰ্মৰ নিয়ম নীতি নীতি থাকে সেই নীতিখিনিহে আমি সমাজত ভাল পাওঁ আৰু একতাৰ বজাই ৰাখিবলৈ নাগৰিক হিচাপে মানুহে এটাই চিন্তা কৰিব লাগে যে কাকো হিংসা কৰিব নালাগে কাকো বেয়া পথে পৰিচালিত কৰিব নেলাগে সকলোকে সমানভাৱে চিন্তা কৰি এজন নাগৰিকে কোনো জাতি ধৰ্ম বিশৃংখলা নকৰি একতাৰ দোলেৰে বান্ধি সমাজখনক আগবঢ়াই নিয়াটোৱেই এজন নাগৰিকৰ কৰ্তব্য আৰু সৎ চিন্তা সৎ ভাৱনাৰে এজন নাগৰিকে চিন্তা কৰি সকলোকে আগবঢ়াই নিয়াটোৱেই কৰ্তব্য বুলি আমি বিবেচনা কৰোঁ